হয় কোনে কৈ আছে হয় হয় কওকচোন

মই এতিয়া মোৰ ঘৰতে আছোঁ হয় হয় হয় মানে আপুনি কেনেকুৱা ধৰণত ইয়াতে আহিব বিচাৰিছে ফুৰিবৰ কাৰণে হয় হয় হয় আপুনি মানে প্ৰথমবাৰ ইয়াতে আহিব নেকি হয় মানে এতিয়া বাৰু বৰষুণ দি আছে মাজে মাজে মাজে সময়ে হয় তাৰপিছত ইয়াতে ফুৰিবৰ কাৰণে যদি আহিব বিচাৰিছে এনেই জেগা চেগা আছে বাৰু চাবৰ কাৰণে বা গাড়ীৰ সুবিধাখিনিও আছে আপুনি ফুৰিব আহিব পাৰিব কিন্তু মানে বতৰটো ইমান এটা ঠিক নহয় মানে কেতিয়াবা ৰ'দ দিয়ে কেতিয়াবা বৰষুণ দিয়ে হয়তো সেইটো অসুবিধা হ'ব পাৰে আৰু যদি মানে অকণমান পিছত আহে তেতিয়াহ'লে বতৰটো ঠাণ্ডা হ'ব আৰু মানে ৰ'দটো অলপ কমিব আৰু বৰষুণটোও অলপমান ইমান নহ'ব চাগৈ তেতিয়া আপোনাৰ হয়তো সুবিধা হ'ব আৰু আৰু বাকী ফুৰাৰ ঠাই ইয়াতে আছে বহুতখিনি খটৰা সত্ৰ হওক আৰু বেলেগ বেলেগ জেগা পথৰু ঘাটত য'ত মানে ৰণ হৈছিলে সেইটো জেগা আপুনি চাব পাৰিব সেইখিনি আৰু হয় হয় অলপ গৰম আছে আৰু মানে এ বৰষুণো দি আছে মাজে মাজে সেইখিনিয়ে আৰু হয়